হেল্ল' কাজিৰঙা ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ দাদা মই খোৱা বস্তু অলপ অৰ্ডাৰ দিছিলোঁ এই আপোনালোকৰ যিজন ডেলিভাৰী পাৰ্টনাৰ আছে তেওঁ ফোনটো এবাৰ ৰিচিভ কৰিছিল কিন্তু বহুত পলম হৈ গ'ল তেওঁ আমাৰ ঘৰ আহি পোৱাই নাই আমাৰ আমাৰ ল'ৰাটী বৰ ভোক লাগিছে তেওঁ বস্তু এটা খাওঁ খাওঁ কৈ আছিলে কিন্তু অৰ্ডাৰটোও দিয়া বহুত সময় হ'ল তেওঁ এবাৰ ফোন ৰিচিভ কৰি তেতিয়াৰ পৰা ফোন ৰিচিভ নকৰাই হ'ল তেওঁক আপুনি এটা খবৰ কৰকচোন তেওঁ বেলেগ ফালে কিবা অৰ্ডাৰ লৈ গৈছে নে নে ৰাস্তাত কিবা তেওঁ কিবা বিজুতি ঘটিছে তেওঁ মটৰচাইকেলৰ গতিকে খবৰটো ৰাখকচোন আমাৰ অতিথিও বহি আছে মোৰ লগৰ দুজন বহি আছে তেওঁলোকৰ পৰিয়ালো আহি আছে চাহ তামোল খাই ইতিমধ্যে আমাৰ শেষেই হ'ল আৰু এতিয়া আৰু আমাৰ যিটো ভাল বস্তু আপোনালোকক অৰ্ডাৰ দিছিলোঁ সেইটো আহি পালে আমি আৰু অতিথিক খোৱাবও পাৰিম গতিকে আপুনি যোগাযোগ কৰকচোন মোৰ অকমান পলম হৈছে নতু আমি আৰু অন্য ব্যৱস্থা কৰিব লাগিব বেলেগ ৰেষ্টুৰেণ্টত অৰ্ডাৰ দি সোনকালে বস্তুটো ল'ব লাগিব আমাৰ অতিথি ৰৈ আছে নহয় আপুনি দাদা বুজিছেনে নাই কথাটো বাৰু অঁ আপুনি সোনকালে খবৰ লওক আৰু এনেকুৱা কৰিলে আপোনাৰ গ্ৰাহক কমি যাব নহয় এনেকুৱা যদি আপোনাৰ ডেলিভাৰী দিওঁতে বস্তুটো ঠাণ্ডাই হৈ যায় বা বেয়াই হৈ যায় তেতিয়া আমি আৰু টকা পইচা খৰচ কৰি আপোনাৰ হোটেলতনো কিয় অৰ্ডাৰ দিম গতিকে কথাটো আপুনি অকণমান মনোযোগ দিব আৰু তেখেতক ফোন এটা কৰক সোনকালে বস্তুটো ডেলিভাৰী দিবলৈ কওক নহ'লে আজিৰপৰা আৰু আপোনাৰ হোটেলত মই অৰ্ডাৰ কিন্তু দিব নোৱাৰিম আৰু দেই বেয়া নাপাব দাদা আপুনি খবৰটো কৰকচোন দেই ঠিক আছে থেংক ইউ থেংক ইউ